নগাঁও জিলাৰ উদযাপন কৰা মূল সাংস্কৃতিক উৎসৱ হ'ল মাঘৰ বিহু আৰু ভোগালী বিহুৰ বিষয়ে ভোগালী বিহু অ মাঘৰ বিহু আৰু ৰঙালী বিহু ব'হাগ বিহু আৰু ব'হাগ বিহু মাঘৰ বিহুত আমি সকলোৱে ভেলা ঘৰ বনাওঁ চিৰা পিঠা সান্দহ এইবিলাক বনাওঁ বনাই কৰি বিহুৰ উৰুকা দিনা আমি ৰাতি সকলোৱে গাঁৱৰ সকলোৱে ল'ৰায়ে ছোৱালীয়ে মিলি আমি সকলোৱে মানে আমি এসাজ ধুনীয়াকৈ মানে সকলোৱে দেখা শুনাকৈ এসাঁজ মানে প্ৰীতি ভোজ খোৱা হয় সেই ভোজসাজ খাই আমাৰ বহুত ভাল লাগে সকলোৱে দেখা শুনাকৈ কোনো মানে মিলা প্ৰীতিৰে খোৱা হয় মিলা প্ৰীতিৰে খোৱা কাৰণে আমাৰ মনত খুব আনন্দ লাগে আৰু ভাল লাগে আৰু ব'হাগৰ বিহুটো হ'ল ব'হাগৰ বিহুত আমাৰ যেতিয়া ব'হাগৰ বিহু আহিব আমি গৰু বিহুৰ দিনাই আমি গৰু গা ধুৱাওঁ গৰু বিহুৰ দিনাখনি গৰু গা ধুৱাওঁ গা পা ধুৱাই কৰি আমি পথাৰত এৰি দিওঁ গধূলা আকৌ সোনকালে আমি চপাই কৰি আনি আমি নতুন পঘাৰে গৰু মানে হেৰি কৰোঁ মানে বান্ধো বিচনীৰে বিচোঁ পিঠা পনা খোৱাওঁ আৰু গৰুক আমি সেৱা ধৰোঁ সেৱা ধৰা সেৱা ধৰি কৰি আমি গধূলা সন্ধ্যাৰ পৰা আমি আকৌ কি কৰোঁ গোঁসাই ঘৰত বন্তি জলাই সেৱা ধৰি আমি ল'ৰাসকলে আমি হুঁচৰি গাবলৈ যাওঁ আৰু হুঁচৰি গাই আমি ভাল লাগে ভগৱানৰ উপাখ্যান গাই আমি সকলোৱে ভাল পাওঁ আৰু মনত আনন্দ আহে সকলোৱে মিলি জুলি গাওঁ গতিকে আমি গাই মেলি আমাৰ যিবিলাক পইচা অৰিহণা উঠে সেইবিলাক উঠি উঠাৰ পিছত আমাৰ সকলোৱে মিলি আকৌ হিচাপ নিকাচ কৰোঁ কৰি মেলি আমি সেই পইচাৰে আকৌ এটা সকলোৱে মিলি এটা আকৌ প্ৰীতি ভোজ খোৱা হয় সেই খোৱাৰ পিছত আমাৰ সকলোৰে আনন্দ লাগিল আৰু আনন্দ যোৱাৰ পিছত আমাৰ আৰু কি লাগে আৰু এইখিনিয়েই আমাৰ সকলোৱে মিলা প্ৰীতিকৈ থকাটোৱে আমাৰ ওচৰ চুবুৰীয়াই মিলি কৰি থকাটোৱে আমাৰ বহুত ভাল লাগে সকলোৱে মিলা প্ৰীতিৰে থকাটোৱে আমি ভালপাওঁ আৰু